আমাৰ ব্যৱসায়ত ক্ষতি কৰিব পৰা সমস্যাসমূহ হৈছে আমাৰ এখন দোকানত ব্যৱসায় কৰিবলে আমি কিছু ঋণ লগাওঁ ঋণ লৈ লগাওঁ আৰু সেই ঋণবোৰ সময়মতে আমি পৰিশোধ কৰিব নোৱাৰিলে দিগদাৰ হয় সেই পৰিশোধ কৰিবলে আমাৰ ব্যৱসায়টো নিয়াৰিকৈ চলি যাব লাগিব আৰু সেই সমস্যাবোৰ কেতিয়া ওলায় যেতিয়া আমাৰ এখন ব্যৱসায় কি কৰিব দোকান এখন খুলিলে মানে আমাৰ কাষ্টমাৰ অহা যোৱা খুব কম হ'লে মানে আমাৰ ব্যৱসায়টো কম হ'ব আমাৰ সমস্যাই দেখা দিব আৰু আমি সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰিলে আমাৰ ব্যৱসায়টো পতন হোৱা বেছি হয় আৰু আমাৰ সমস্যা হয় বানপানী আমাৰ যদি সমস্যাটো ব্যৱসায়সমূহ যদি বানপানী আহে তেতিয়া আমাৰ সমস্যাই দেখা দিয়ে আৰু কৰোণাৰ নিচিনা বেমাৰ আহিলে আমাৰ সমস্যাও দেখা দিব পাৰে আৰু অসম বন্ধ বেছি পৰিলেও আমাৰ ব্যৱসায় আমাৰ ব্যৱসায়ত সমস্যাই দেখা দিব পাৰে আৰু এখন ব্যৱসায়ত যদি আমাৰ সময়মতে হয় ব্যৱসায় নহয় তেতিয়া আমাৰ সমস্যাই দেখা দিব পাৰে আৰু এটা ব্যৱসায় কৰিবলে হ'লে এটা মোটা অংক থাকে সেই মোটা অংকটো যদি আমি বেংকৰ পৰাই লওঁ সেই বেংকৰ পৰাই যদি আমাৰ ব্যৱসায়টোৰ কাৰণে লওঁ ব্যৱসায় যদি আমাৰ ভালদৰে নচলে তেতিয়া আমাৰ সমস্যাই দেখা দিয়ে আৰু এখন দোকানত ব্যৱসায় কৰা দোকানখনত যদি আমি ঋণ মানে লোনটো আমি যদি মানুহক যদি ধাৰ দিওঁ তেতিয়াও আমাৰ সমস্যাই দেখা দিয়ে ধাৰবোৰ সময়মতে কাষ্টমাৰ ঘূৰাই নিদিলে আমাৰ ব্যৱসায়টো হয় আৰু আমাৰ যিকোনো ব্যৱসায় মানে অকল দোকান বুলিয়ে কোৱা নাই যিকোনো মানে বানপানীৰ সময়ত যদি ব্যৱসায় কৰে আহিলেও আমাৰ বহুতখিনি সমস্যাই দেখা দিয়ে তাপা আৰু সমস্যা মানুহৰ ব্যৱসায় উন্নতি কৰিব নোৱাৰে এই সমস্যা হ'ল আমাৰ বানপানীৰ সময়ত বেছি ক্ষতি হয় অসম বন্ধ পৰিলেও আমাৰ ক্ষতি হয় সমস্যাই দেখা দিয়ে আৰু সমস্যাই বহুত ব্যৱসায় ক্ষতি কৰে সমস্যা কৰিবলৈ আৰু আমাৰ